আপুনি আপোনাৰ বিষয়ে আমাক ক'ব পাৰিবনে হয় মোৰ বিষয়ে মই ক'ব পাৰিম মোৰ নামটো ৰীতামণি ফুকন ৰীতামণি ফুকন ভট্টাচাৰ্য্যী মই শৈশৱকাল আৰু মই মোৰ কৈশোৰকাল গুৱাহাটীত কটাইছিলোঁ মই কালিৰাম বৰুৱা গাৰ্লছ হাই স্কুলত পঢ়িছিলোঁ তাৰপিছতে মই কটন কলেজৰ পৰা ডিগ্ৰি লওঁ তাতে মোৰ হাই চেকেণ্ডেৰীও পাছ কৰোঁ তাৰপিছত মই ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্ছিটিত মাষ্টাৰ ডিগ্ৰি কমপ্লিট কৰোঁ তাৰপিছত মই শিক্ষয়ত্ৰী হিচাপে প্ৰথমতে মই বিভিন্ন স্কুলত মই শিক্ষয়ত্ৰী হিচাপে চাকৰি কৰিছিলোঁ ডোমৰ দলং মই চেণ্ট্ৰেল স্কুলতো চাকৰি কৰিছোঁ জৱাহৰ নৱোদয় নৱোদয় বিদ্যালয়ত চাকৰি কৰিছিলোঁ তাৰপাছতে মই দুহেজাৰ দুই চনত মৰাণ জুনিয়ৰ কলেজ সেইখিনি সময়ত মৰাণ জুনিয়ৰ কলেজ আছিলে তাত জইন কৰিলোঁ যিখন বৰ্তমান মৰাণ চিনিয়ৰ চেকেণ্ডেৰী স্কুল হিচাপে জনাজাত আৰু তেতিয়াৰ পৰাই তাত মই শিক্ষকতা বৃত্তি মই লৈ পেলাই তাত চাকৰি কৰি আছোঁ এগৰাকী শিক্ষয়ত্ৰী হিচাপে মই চাকৰি কৰি আছোঁ তাত আৰু মোৰ বিষয়ে ক'বলৈ গ'লেতো মোৰ গোটেই জীৱন পৰিক্ৰমাটো মোৰ এখন ডাঙৰ কিতাপৰ নিচিনা বিভিন্ন ধৰণৰ অভিজ্ঞতা মই জীৱনত গোটাই গৈছোঁ তাতে তিতা কেহা মিঠা টেঙা বিভিন্ন ধৰণৰ অভিজ্ঞতাই সমৃদ্ধ এখন কিতাপেই বুলিব পাৰি তেনেধৰণৰ আৰু মই মোৰ শিক্ষকতা কালটো মই ক'ব বিচাৰিছোঁ শিক্ষকতা এটা অতি মহৎ বৃত্তি হয় মোৰ খুব ভাল লাগে যেতিয়া ল'ৰা ছোৱালীবিলাকে মোৰ কথা শুনে ক্লাছত যেতিয়া তেওঁলোকে মন দিয়ে বা অকল মই বুলিয়ে নহয় সকলো শিক্ষকৰে সেইটো কাম্য হ'ব যে যেতিয়া ল'ৰা ছোৱালীবিলাকে ক্লাছত মই দিয়ে বা আমাক যেতিয়া মানে শিক্ষাগুৰুসকলেও যেতিয়া মানে বা কথাবোৰ যেতিয়া মন দি শুনে আমাৰ খুব ভাল লাগে ল'ৰা ছোৱালী কোন কিমান পঢ়িছে বা কোনে কিমান চোকা কোনে কিমান পাৰ্চেণ্টেজ লৈ আহিছে সেইটো কেতিয়াও মোৰ কাৰণে মেটাৰ নকৰে কেতিয়াও মোৰ কাৰণে কেতিয়াও সেইটো এটা বিষয়ে নহয় কথা হৈছে সেই ছাত্ৰজন বা সেই ছাত্ৰীজন কিমান ছাত্ৰীগৰাকী কিমান অমায়িক তেওঁলোকে কিমান কষ্ট কৰিব পাৰিছে কিমান তেওঁলোক ধৈৰ্য্যশীল সেই কথাটো অতি গুৰুত্বপূৰ্ণ কথা বুলি মই ভাবোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলক প্ৰথমতে হয়তো তেওঁলোকে ইমান ফলাফল হয়তো লাভ নকৰিবও পাৰে কিন্তু সেইটো যি তেওঁলোকে যদি স্বভাৱ লয় সেই স্বভাৱে তেওঁলোকৰ সেই ধৈৰ্য্যশীল তেওঁলোকৰ অকমান মন দিয়া তেনেধৰণৰ স্বভাৱে ছাত্ৰ ছাত্ৰীসকলক জীৱনত বহুতো আগুৱাই লৈ যাব পাৰে আৰু শিক্ষকতা শিক্ষয়ত্ৰী হৈ থকা এতিয়াও মই শিক্ষয়ত্ৰীয়ে কৰি আছোঁ মৰাণ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত আৰু এই শিক্ষয়ত্ৰী কালত মই বিভিন্ন ধৰণৰ অভিজ্ঞতা গোটাইছোঁ বহুত বেয়াও আছে বাৰু আজিকালি যিহেতু ল'ৰা ছোৱালীবিলাকৰ মানসিকতা সলনি হৈছে যিহেতু একেবাৰে ধৈৰ্য্য নাই তেওঁলোকৰ একেবাৰে পেইচেঞ্চ বোলা বস্তুটো নাই তাৰ কাৰণেও আমি হয়তো আমি বহুত সময়ত হয়তো আমি চাফাৰো কৰিবলগীয়াও হৈছে কেতিয়াবা এতিয়া ইমান মনত নাই মোৰ তেনেকুৱা ইঞ্চিডেণ্টবিলাক কিন্তু বহুতখিনি ভাললগা মুহূৰ্তও আছে আমাৰ কেতিয়াবা আমাৰ বৰ ভাল লাগে কেতিয়াবা আমাৰ তাহাঁতৰ ওপৰত বৰ দুখো লাগে এনেকুৱা বিভিন্ন ধৰণৰ তিতা কেহা মিঠা জ্বলা অভিজ্ঞতা শিক্ষয়ত্ৰী হিচাপে মই পাই আহিছোঁ আৰু মোৰ ব্যক্তিগত জীৱনৰ কথা যদি সুধা যায় তেতিয়াহ'লে মই এটাই কথাই ক'ব পাৰিম যে মই এগৰাকী অতি পাংচ্যুৱেল আৰু এগৰাকী অতি কষ্ট কৰিব পৰা মই মহিলা মই যথেষ্ট কষ্ট কৰোঁ তাৰমানে মোৰ ঘৰ সংসাৰখন চলাই নিবৰ কাৰণে অতি ধৰ্য্যৰে মই গোটেই কামখিনি মই সময়ত নিয়াৰিকৈ কেনেকৈ শেষ কৰিব পাৰোঁ অকল মই এগৰাকী ঘৰুৱা তাৰমানে গৃহিনীয়ে নহয় যিহেতু মই বাহিৰলৈও ওলাই যাব লাগে কিন্তু মই সকলো কাম সময়ত কৰি পেলাই মই যথেষ্ট কষ্ট কৰোঁ মোৰ সংসাৰখনৰ কাৰণে চেষ্টা কৰি চাওঁ যে মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাকো আগুৱাই নিবলৈ মই চেষ্টা কৰোঁ মই ঘৰতো তেওঁলোকক কি লাগে অভাৱ অভিযোগ সেইখিনিও মই চেষ্টা কৰোঁ তেওঁলোকৰ দূৰ কৰিবৰ কাৰণে মই চেষ্টাই কৰিব পাৰোঁ তাৰ মাজতে হয়তো মোৰ ক'ৰবাত কিবা দোষো ৰৈ যাব পাৰে তাৰপিছতে মইতো তাৰপিছত মই এখন ঘৰ ধুনীয়া কৰি ৰাখিও ঘৰখন ভাল পাওঁ মই চেষ্টা কৰি চাওঁ মোৰ সময় যিহেতু যথেষ্ট অভাৱ মই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই ব্যস্ত হৈ থাকোঁ যিহেতু তাৰ মাজতে মই চেষ্টা কৰোঁ কেনেকে মই ঘৰখনকো টাইম দিব পাৰোঁ বা মোৰ ঘৰখন মই ভালকৈ ভালকৈ থ'বও মন যায় তেনেদৰে মই চেষ্টা কৰি থাকোঁ আৰু ল'ৰা ছোৱালীকেটাকো মই ভালকৈ ৰাখিব চেষ্টা কৰোঁ বা মোৰ মানুহজনকো মই চেষ্টা কৰোঁ যে তেওঁক মই চাৰ্ভিছ দিওঁ সেনেদৰেই আৰু থাকোঁ মই